মই ব্যৱহাৰ কৰা চ'চিয়েল মিডিয়া পেল্টফৰ্মসমূহৰ ভিতৰত হৈছে গুগুল ফ্লিপকাৰ্ট আৰু এমাজন ফেচবুক হোৱাটচাপ ইত্যাদি এই প্লেটফৰ্মসমূহৰ পৰা যেনে গুগুলৰ পৰা আমি যদিহে কোনো এটা দিশৰ প্ৰশ্ন কোনো এটা বিষয়ৰ প্ৰশ্নটোৰ সেই প্ৰশ্নটোৰ উত্তৰ আমি নাজানোঁ সেইক্ষেত্ৰত আমি গুগুলত এক চেকেণ্ডৰ ভিতৰতেই সেই গোটেই পৃথিৱীখনৰ যি বিষয়ে জানিব বিচাৰোঁ আমি গুগুলত চাৰ্চ কৰি সেই বিষয়ে জানিব পাৰিম ফ্লিপকাৰ্ট এমাজনৰ পৰা আমি ঘৰতেই থাকি নিজৰ নিত্য ব্যৱহাৰ্য্য় সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰিম ঘৰতেই থাকি কোনো বজাৰ বা বাহিৰলৈ ওলাই যাবলগা নহয় তাৰোপৰি হোৱাটছপাত আমি নিজৰ পৰ পৰিয়ালৰ বা মনে মিলা মানুহৰ সমূহৰ মানুহসমূহৰ সৈতে নিয়মিতভাৱে যোগাযোগ কৰি থাকিব পাৰোঁ এই চ'চিয়েল মিডিয়াসমূহে আমাৰ বে আমি ব্যৱহাৰ কৰি খুবেই উপকৃত হৈছোঁ আৰু এইকেইটা প্লেটফৰ্মেই মই বিশেষভাৱে ব্যৱহাৰ কৰোঁ